আমাৰ আন ধৰ্মৰ লোক হিচাপে আমাৰ একদম নিচেই কাষতে খ্ৰীষ্টান ধৰ্মৰ লোকসকল আছে গতিকেলৈ তেখেতলোকৰ বৰদিন খ্ৰীষ্টমাছ আদিত তেখেতলোকে মাতে তেখেতলোকৰ ঘৰলৈ আমি যাওঁ তেখেতলোকেও আমাৰ উৎসৱবিলাকলৈ আহে আৰু তেখেতলোকৰ তালৈ যাওঁতে আমাক পিঠা পনা আদিৰে চাহ তাহ খাবলৈ দিয়ে বিহুৰ যিবিলাক তেখেতলোকৰ পিঠাপনা বনাই আৰু আন ধৰ্মৰ মানুহৰ আমি আমাৰ এইটো ভাৰতবৰ্ষখনটো এখন নিৰপক্ষ ধৰ্ম নিৰপক্ষ দেশ গতিকেলৈ আমি সকলোৰে ধৰ্ম আমি আমাৰ ধৰ্মটো যিদৰে আমি চাওঁ তেখেতলোককো আমি তেনেদৰে আমি চাওঁ